দেনা পানী আনি দিয়ে আৰু মই আৰু ব্ৰইলাৰ বিকো বহুত মানুহে ঘৰৰ ওচৰ দোকানীবোৰেও নিয়ে ব্ৰইলাৰ মোৰ ব্ৰইলাৰ দানা মই মানুহ মানুহ মই মানুহজনক পঠাই ব্ৰইলাৰ দানা আনো আও মানুহজনে গাহৰি দানা আনে আও ওচৰতে মিল আছে মিলৰ পৰা তুঁহগুৰি এই তুঁহগুৰি আনে কচু চচু বিচাৰি মেলি গাহৰিক খোৱাওঁ মই আৰু গাহৰি মই সেই পইচা অঁ গাহৰি গাহৰি বিকা পইচাবোৰ সেই পইচাবোৰ মই ছোৱালীবোৰক ল'ৰা ছোৱালীবোৰক পঢ়াইছোঁ মেলিছোঁ আৰু ব্ৰইলাৰ ওচৰৰ মানুহো কিনি নিয়ে আৰু মই বেচোঁ বেচি বেচোঁ সেইকাৰণে বহুতখন মোৰ সুবিধা হৈছে বইলা ব্ৰইলাৰ আৰু আৰু ব্ৰইলাৰ কুকুৰা চুকোৱাবোৰ মই বহুতো মই কুকৰা কুকুৰা চুকোৱাবোৰ মই বহুতো দোকানে দোকানে দি দি অঁ ব্ৰইলাৰ কুকুৰাবোৰ মই দোকানে চুকানে দি দি থাকোঁ আৰু দূৰৰ দোকানো দোকানৰ দোকানীবিলাকো নিয়েহি সময়ত কেতিয়াবা গাহৰি গাহৰি মোৰ এনিটাইম গাহৰি মই গাহৰি পুহিয়ে থাকোঁ গাহৰি পুহিয়ে থাকোঁ সেই গাহৰিবোৰ অঁ সেই গাহৰি পইচাবোৰ মই ল'ৰা ল'ৰাক পঢ়াবলে মেলিবলে ল'ৰাক পঢ়াই মেলি আছোঁ গাহৰি বিক্ৰী মেলি আৰু অলমান পইচা আৰু অলমান পইচা মই বেংকত জমাও কৰিছোঁ সেই সেই সেই সেই গাহৰি মই গাহৰি সেই গাহৰি বহুতো সেই গাহৰি সেই গাহৰিয়েও বহুতো গাহৰি বিকিলেও বহুতো বহুতো পইচা পাতি পাওঁ আমি গাহৰি গাহৰি অঁ গাহৰি গাহৰি গাহৰিবোৰ বহুতো বহুতো বহুতো বহুতো যত্ন কৰিব লাগে গাহৰি আমি গাহৰি গাহৰিক আমি গাহৰিক আমি বহুতো গাহৰি গাহৰিক আমি বহুতো বহুতো বহুতো দানা খায় গাহৰিক আমি তিনটাইম যত্ন কৰোঁ গাহৰি আমি